আমি সৰু কালৰ পৰাই জীৱ জন্তুক ভাল পাই আহিছোঁ আৰু আমাৰ ঘৰত আমি আমি জনাৰ পৰাই গৰু ছাগলী ইত্যাদি পোহ পালন কৰা হৈছিল আৰু মইয়ো নিজেই এই গৰু ছাগলীৰ পোহ পালন কৰাৰ ক্ষেত্ৰত যথেষ্ট আগ ভাগ লৈছিলো আৰু বেছি সময় আজৰি সময়খিনিত অন্ততঃ গৰু ছাগলীৰ লগতে ব্যস্ত আছিলোঁ কাৰণ গৰু ছাগলীৰ পৰা আমাৰ মানৱ জীৱনত বহুতখিনি উন্নত হয় মানৱ জীৱনৰ উন্নতিৰ গৰু ছাগলীৰ গাখীৰ বা তেওঁলোকৰ গোবৰ ইত্যাদিখিনি আমি খেতিত যেতিয়া ব্যৱহাৰ কৰিম তেতিয়াহ'লে আমি ভাল শস্য পাম আৰু যি শস্যই আমাৰ মানৱ দেহৰ কাৰণে অতিকে প্ৰয়োজনীয় পোহনীয়া জীৱ জন্তু আমি আচলতে সকলোৱে পুহিব লাগে পাৰিলে অন্ততঃ নিজৰ ঘৰত এজনী গাই ৰাখিলে ভাল কাৰণ আমাৰ মহাত্মা গান্ধীয়ে এটা কথা কৈছিল যে যাৰ গৰু নাই সি সকলোতকৈও সৰু বুলি কোৱা হৈছে গতিকে জীৱ জন্তু পোহনীয়াতো পোহনীয়াকে ৰখাটো আমাৰ কাৰণে সকলোৰ কাৰণে ভাল বুলি আমি ভাবোঁ